মই যোৱাকালি আচলতে বৰ'ছিলৰ এটা চেট কিনিছিলোঁ আমাৰ ডিনাৰ চেট গতিকে ডিনাৰ চেটটো মানে কি তাৰ ফিনিছিং বা তাৰ চাৰ্মচ মানে খুব ধুনীয়া কেৱল কি অলপ দাম বেছি দাম বেছি হ'লেও এটা ভাল প্ৰডাক্ট পাব লগা হ'লে আমি অলপ খৰচ কৰিবই লাগিব গতিকে মই ছেটিছফাই এই চেটটোৰ কাৰণে মই হাইলি ছেটিছফাই